হেল্ল' বাইদেউ এইটো শৰ্মা দোকান হয়নে অঁ মোক মানে অলপ এই বাৰ বিয়াৰ কাৰণে অলপ কাপোৰ লাগিছিলে পাটৰ কাপোৰ আপোনাৰ দোকানত পামনে নাই মোক মানে অলপ বেছিকৈ লাগিছিলে আপোনাৰ মানে সাত আঠযোৰ অলপ সিমানমান লাগিছিলে মোক কইনাৰ কাৰণে লাগে আৰু সম্বন্ধীয় মানুহো আছে কেইজনমান সিহঁতৰ কাৰণেও লাগে অঁ অঁ মান ধৰাৰ কাৰণেও লাগে কইনাৰ কাৰণে পাঁচযোৰ লাগিব আৰু মান ধৰাৰ কাৰণে আপুনি পাঁচযোৰ মান এনেকৈ লাগিব লাগে আৰু অঁ আপোনাৰ পৰাই ল'ম সেইকাৰণেতো ফোন কৰিছোঁ নহ'লে নকৰিলোৱে হয়

দামটো এতিয়া ৰেঞ্জটো এনে কিমান মান হয়

অঁ অঁ অঁ তে মই মানে এই অলপ ব্যস্ত হৈ আছোঁ এই দুদিনমান অঁ এই পাৰিলে দুই একদিনৰ ভিতৰত যাম বাৰু আপোনাৰ ওচৰত অঁ দামটো আপুনি অলপ অলপ কমকৈ ল'ব আৰু বেছিকৈ ল'ম যিহেতু অলপ কমাই দি ধৰিব অঁ অঁ সেইটো অঁ অঁ সেইটো গম পাইছোঁ বাৰু

অঁ অঁ অঁ অঁ দিয়ক তেন্তে ঠিক আছে অঁ অহ হ'ব দিয়ক দিয়ক ঠিক আছে অঁ দিয়ক ঠিক আছে অ